নমস্কাৰ পোহনীয়া চৰাই পালনত ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰােধ কৰিবৰ কাৰণে আমি কিছুমান উপায় অৱলম্বন কৰিবলগীয়া হয় কাৰণ আমি কুকুৰা পোৱালি হাঁহ পোৱালি ওলোৱাৰ লগে লগেই কিছুমান এণ্টিবায়'টিক ডাক্টৰৰ দ্বাৰা দিওৱা হয় কিবা ৰাণী খেদক আৰু কিবা কিবি ডক্টৰক পৰা পৰামৰ্শলৈ কৰা হয়

হাঁহ কুকুৰাবিলাক মৰি যাব পাৰ বিলাক মৰিব বেমাৰ হ'ব বেমাৰ হ'লে মানে বস্তুবিলাক নষ্ট হ'লে মানে পইচাৰ পইচা বিলাক লোকচান হ'ব সেই গতিকে আমি পইচাবিলাক লোকচান নহ'ব কাৰণে বিপদত নপৰিবৰ কাৰণে আমি এণ্টিবায়'টিক বা তাৰ প্ৰতিৰাধ ল'বলগীয়া হয় প্ৰতিৰোধ কৰিবলগীয়া হয় হাঁহ কুকুৰা গৰু ছাগলী ইত্যাদিবিলাক বেমাৰত পৰি পৰিব পাৰে বেমাৰত পৰিলে মৃত্যুমুখত পৰিলে মানে টকা পইচাৰ লোকচান হ'ব জীৱ জন্তু কোনো সমস্যা থাকিলে

বেজি দিয়ে অন্যান্য ধৰণৰ দৰৱ পাতি দি বেজি দি সিহঁতে গৰু ছাগলী কুকুৰ মেকুৰী এইবিলাক ডাক্তৰে পৰামৰ্শ মতে কাম কৰোঁ বা ডাক্তৰক মাতি আনি চোৱা চিতা কৰোঁ আজিকালি

পশু পশুপক্ষী চিকিৎসা কৰেহি আন আন নালাগে চেলাইন পৰ্যন্ত গৰু ছাগলীক দি চৰকাৰেও উপকাৰ কৰিছে চৰকাৰে বহুতখিনি উপকাৰ কৰিছে কাৰণ কেলে মানুহখিনিয়ে যাতে অৰ্থৰ অভাৱত কষ্ট পাব নালাগে

ভালেখিনি আঁচনি প্ৰয়োগ কৰিছে

ডাক্তৰ পৰামৰ্শমতেই কৰা হয়

ডাক্তৰে পৰামৰ্শ দিয়ে পৰামৰ্শমতে কাম কৰা হয় পুহনীয়া চৰাই মানে হাঁহ কুকুৰা পাৰ ইত্যাদিকো ভালদৰে চোৱা চিতা কৰিব লাগে থকা ঠাইবিলাক চাফা চাফা কৰি থ'ব লাগে দুৱাৰ মুখত এটা খাল খান্দি পকাৰ খাল খান্দি তাত পটাচযুক্ত পানী মিহলাই ভৰি ওলাওঁতে সোমাওঁতে তাত ভৰিকিটা ধুই যাব লাগে পটাচ চোন

গৰু ছাগলী হাঁহ কুকুৰা বন্ধা ঠাই সদায় চাফা কৰিব লাগে মুচিব লাগে তেতিয়া বেমাৰ আজাৰ পৰা হাত সাৰি থাকিব পাৰি সকলোখিনি পৰামৰ্শ ডাক্তৰী দিয়ে আমাৰ ওচৰতে ভেটেনেৰী ডক্তৰ আছে ফোন কৰিলেই তৎখনাত আহি ডাক্টৰে চোৱা চিতা কৰে প্ৰশ্ন থাকিলেও আমি কিছুমান প্ৰশ্ন থাকিলে আমি ডাক্তৰকে পৰামৰ্শ লওঁ ডাক্তৰে ডাক্তৰ পৰামৰ্শ মতে গৰু ছাগলী ভাল হয় হাঁহ কুকুৰাও পালনৰ ক্ষেত্ৰতো দানা পানী ক্ষেত্ৰতো বেমাৰ আজাৰ ক্ষেত্ৰতো ডাক্তৰৰ পৰামৰ্শমতেই কাম কৰা হয় আমি নানা ধৰণৰ পোৱালিটো ওলাবৰ পৰা একৈশ দিনৰ মূৰত ৰাণীখদক আৰু কি কি দিব লাগে দিব লাগে দিব লাগে বেমাৰ আজাৰ হ'লে মানে দৰৱ ডাক্তৰ ওচৰত গৈ দৰৱ খুৱাই বস্তুবিলাক ভাল ভালকৈ ৰাখোঁ ধন্যবাদ